হেল্ল' আপুনি ফোন কৰিছিলে অ' কোৱা

আচ্ছা অ'

আচ্ছা তাৰিখ কিমান তাৰিখে কি কি বাৰটো কি আছিলে সোমবাৰ নেকি অ' সোমবাৰে আচ্ছা সন্ধিয়া হ'ব চাগে তাত কি মই প্ৰেজেণ্ট থাকিব লাগিব নেকি আমি আমি শ্ৰোতা হিচাপে মই প্ৰেজেণ্ট থাকিব লাগিব অ' মই ভূপেন হাজৰিকাৰ গানতো মই খুবেই ভাল পাওঁ অ' যদি সুবিধা দিয়ে তেতিয়া মই নিশ্চয় গাম নিশ্চয় গাম অ' দিয়া